অ' বাইদেউ অ' সেই তাহাৰ বিয়া আহিলে কি কৰিব হে অ' কাপোৰ ল'ব লাগিব কাপোৰ ল কোনদিনা যাব কোনদিনা যাব অ' হ'ব দিয়ক নালাগিব অ' অ' অ' বালা অ' অ' মোক ক'ব দে কি কিনে অ' অ' অ' অ' গোটে কেইটাই আৰু গোটে কেইটাই লগ লাগি একে অ' ল'ম দিয়ক নালগিব অ' অ' বদলাব লাগিব অ' অ' অ' অ' হেৰি কোন দিনা যাব দুদিন আগতে গ'লে ভাল হয় অ' অ' আৰু সেই কৰিব নালাগিব হ'ব দিয়ক আৰু গীত ছিত গাব নালাগিব আমি গীত চিত সেই বহি চহি ল'ব অ' অ' অ' আৰু এই জোৰণত নাযাব লগত অ' অ' অ' অ' তেলৰ ভাৰত দিব গ'লে তেলত অ' অ' অ' হেৰি অহা ক'ব তাহাক গোটেই কেইটাক বেছি মানুহ গ'লে ভাল লাগে ন অ' অ' কম দিয়ক কম দিয়ক অ' গোটেইকেইটাই